পশুপালন পশুপালন পশুপালন কৰ কৰিলে কি কি ব্যৱসায় কৰিব পাৰি যেনে গৰু ম'হ গৰু ম'হৰ পৰা গাখীৰ গাখীৰ দিয়ে গৰু ম'হে গৰু আৰু ম'হে গাখীৰ দিয়ে ছাগলীয়ে গাখীৰ সিহঁত তিনিটাৰ পৰা গাখীৰ পা গাখীৰ পায় গাখীৰৰ পৰা উৎপন্ন কৰিব পাৰি পনীৰ ৰ'বা পনীৰ গাখীৰৰ পৰা উৎপন্ন কৰিব পাৰি পনীৰ দৈ পনীৰ দৈ মিঠাই নানান নানান ধৰণৰ মিঠাই আদি প্ৰস্তুত কৰিব পাৰি আৰু ছাগলী মুৰ্গী হাঁহ কুকুৰা এইবোৰৰ পৰা কণী পোৱা যায় মাংস পোৱা যায়